উৎসৱ বুলি ক'লে মানুহ হয়য়েই মানুহৰ ঘৰলে মানুহ আহেই মানুহজনীয়ে মানে বেছি মানুহ হ'লে বনাবলে অকমান বেয়া পাই সেইটো কাৰণে মই নিজে বনাওঁ কিছুমান মানুহ আহে গাহৰি খাওঁ বুলি কয় গাহৰি মাংস আনোঁ গাহৰি মাংস লাইপাত দি পেলায় বইল কৰোঁ প্ৰথম বইল কৰি লৈ পেলায় তাৰ পিছত তেল মাৰি জলকীয়া চলকীয়া আদা চাদা দি পেলায় বনাওঁ তেনেকে হয় তাৰ পিছত মুৰ্গীও অনা হয় মুৰ্গীও ঠিক তেনেদৰে বনোৱা হয় মাছ লাগেই বিহু বুলি ক'লে উৎসৱ বুলি ক'লে মাছ মাংসটোটো থাকেই মাছ মাংস নহ'লে একো উৎসৱেই যেন নালাগে তাৰ মাজতো কিছুমান কথা আহি পৰে আমি পনীৰ আনোঁ মাছ মাংস নোখোৱা মানুহ থাকে পনীৰ আনোঁ পনীৰো ধুনীয়াকে বনাওঁ সেইবিলাক মইয়ে বনাও গৃহিণীক দিবলে বেয়া পাওঁ গৃহিণীয়ে কিমানো কৰিব বিহু বতৰ তাতে সাজোনে কাচোনেও থাকিব লাগে তাৰ পিছত কি আনোঁ বাৰীলে যাওঁ আমলী টোপ আনোঁ আমলী টোপ আনি পেলাই ধুনীয়াকে হাঁহৰ দিমৰ লগত ভাজোঁ সেইটো এটা খায় ভাল লাগে আকৌ আমাৰ বিহুত এশ এবিধ পাচলি গোটাও যেনে এই পিনে এশ এবিধ পাচলি আনোঁ বুটলি এই আপোনাৰ নৰসিংস পা আদি কৰি নৰসিংস ভেদাইলতা মানিমুনি মাটিকাঁদুৰি দুনবন এনেকে এশ শাক বিচাৰি মেলি এশ এবিধ পাচলি পৰোঁ এশ এবিধ পাচলি কৰি পেলায় আমি ধুনীয়াকে খাওঁ সেইয়াও খায় ভাল লাগে এইদৰে আমি বহাগ বিহুত মানে উৎসৱৰ নামত আমি বহুত আনন্দ ফূৰ্ত্তি কৰোঁ ঘৰলে মানুহ আহিলে ভাল লাগে তেওঁলোকে খোৱাইও ভাল লাগে হাঁহি ফূৰ্ত্তি কৰি মেলি এই ভাগে থাকি মেলি ফূৰ্ত্তি কৰি আনন্দ লাগে কাৰণে মই নিজে বনাওঁ বনাই ৰাইজক খোৱাও আৰু খাই ভাল পাওঁ বুলি কওঁ আৰু কেনেকুৱা হৈছে বুলি সুধো বোলে বহুত ধুনীয়া হৈছে ধুনীয়া হৈছে খাই ভাল লাগে এনেকে বনাই থাকিলে কিন্তু সদায় আহিম দেই সেনেকে সেই কৰোঁ আৰু